মই চৌকাত ৰান্ধি ভাল পাওঁ আচলতে মই এগৰাকী গাঁৱলীয়া ছোৱালী সেইবাবে আমাৰ ইয়াত বিশেষকৈ জুইয়ে ব্যৱহাৰ কৰা হয় জুইত ব্যৱহাৰ হোৱা জুইত বনোৱা খদ্যবোৰ আচলতে শৰীৰৰ বাবে উপযোগী সেয়েহে আমাৰ গাঁৱলীয়া পৰিৱেশত গেছ গেছতকৈ বেছিকৈ জুইয়ে ব্যৱহাৰ কৰা হয় গেছ ইণ্ডাকশ্যনত খাদ্য বনাবৰ বাবে টকা পইচাৰ প্ৰয়োজন হয় লগতে উন্নত জাতৰ পাত্ৰ উন্নত জাতৰ ইলেক্ট্ৰ'নিক ব'ৰ্ড আদিৰ ব্যৱহাৰ হয় কিন্তু আমি চৌকাত খাদ্য বনাবৰ বাবে কোনোধৰণৰ পইচা পাতিৰ বা উন্নত জাতৰ সামগ্ৰীৰ প্ৰয়োজন নহয় প্ৰাকি প্ৰকৃতিত পোৱা খৰিৰে আমি ধুনীয়াকৈ খাদ্য প্ৰস্তুত কৰিব পাৰোঁ গেছত ব্যৱহা বনোৱা খাদ্যসমূহে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ সৃষ্টি কৰে কিন্তু প্ৰাকি প্ৰকৃতিৰ পৰা পোৱা খৰিৰ দ্বাৰা আমি যদি চৌকাত খাদ্য বনাও তেতিয়া খাদ্যৰ সোৱদো দুগুণে বাঢ়ে আৰু কোনো ধৰণৰ বেমাৰ আজাৰৰ নহয়